বনদৰৱ বজাৰৰপৰা কিনি অনা দৰৱতকৈ কিছুমান বেমাৰত বনদৰৱে ভাল হয় কাৰণ আমি ঘৰতে বাৰীতে নিজৰ বাৰীতে পাওঁ কেঁচা হালধিৰ ৰস কেঁচা হালধি ৰস গাখীৰৰ লগত মিক্স কৰি খালে তেজ ভাল হয় আৰু ক'লা হালধিৰ ৰস যদি ভৰিত মোচোকা খালোঁ বা দুখ পালোঁ তাত যদি কেঁচা ক'লা হালধি বান্ধি দিয়া হয় বিষ বিষটো খায় আৰু ভেদাইলতা মানিমুনি ৰস যদি খাওঁ সেইটো পেটৰ কাৰণে বহুত ভাল